অঁ কোনে ক'লে হয় হয় হয় হয় কওকচোন কি আছে

প্ৰচেছটো আপোনাৰ লাষ্ট ডেট ইটো ফেব্ৰুৱাৰী দুহেজাৰ পঁচিছত ফেব্ৰুৱাৰী মাৰ্চলৈ আছে ন আজি আপোনাৰ বিছ তাৰিখ হ'ল দছদিন আছে ত্ৰিছ তাৰিখে আপোনাৰ লাষ্ট ডেট ত্ৰিছ তাৰিখ চ' আপুনি অনলাইন কৰিব লাগিব নাই আজি মাৰ্চৰ নাই নাই ফেব্ৰুৱাৰী অঁ ছৰী ছৰী ছৰী ছৰী মাৰ্চৰ এক তাৰিখ হেল্ল' মাৰ্চৰ এক তাৰিখ প্ৰচেছটো আপুনি কি কয় কম্পিউটাৰ দোকানত যাব আৰু অনলাইন সিহঁতে কৰি দিয়ে এশ দুশ টকাত আপোনাৰ ডকুমেণ্ট লাগিব আপোনাৰ হয় হয় মই কৈ আছোঁ আপোনাৰ ডকুমেণ্ট লাগিব আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড আৰু আপোনাৰ মাটিৰ খাজনা যে থাকে সেইটো মাটিৰ খাজনা আৰু এইবিলাক থাকিলে আপোনাৰ কম্পিউটাৰ দোকানত আপোনাক কৰি দিব লৈ যাব লৈ দিয়াৰ পিছত যোনটো আপোনাৰ কম্পিউটাৰ দোকানৰ পৰা যোনটো এটা ৰছিদ উলায় সেইটো আনি আমাক দি দিব আমি বাকীখিনি আমি কৰি ল'ম অঁ হয় হয় এক তাৰিখ লাষ্ট ডেট হয় কওকচোন আৰু আপোনাৰ হয় আপোনাৰ ঘৰত ঘৰত সকলোৱে কৰিলেনে এইটো মানে ঘৰৰ ওচৰৰ চুবুৰীয়াবিলাকে অঁ এই হৈ যাব জেৰক্স জেৰক্স দিলেই হৈ যাব একো নাই ঠিক আছে আৰু আপোনাৰ ওচৰ চুবুৰ চুবুৰীয়াকো কৈ দিব মানে এইটো চৰকাৰে দিয়া বুলি আঁচনিতো তেতিয়া সিহঁতৰো লাভ হ'ব নাই নাই নাপায় নাপায় হয় হয় হয় দিয়ক ধন্যবাদ